হেল্ল' অ মই দিলিপে কৈছোঁ অঁ এইয়া এই মাজুলীপা কৈছে মাজুলী এই দক্ষিণ চামগুৰি অ ভাল নে এয়া আৰু এতিয়া আৰু ব্যৱসায়হে আৰু

এইবোৰ হ'লচেলাৰ দোকানে দোকানে মাল দিয়া কেঁচা চবজি

অঁ তাকে মই ফোনটো লগালোঁ গম পাই পেলাই

অ সেইটো ভাল কথা এইটো অ

এ কি কি আছে বাৰু

অ অ

অ অ অ

অ অ

অ অ অ অঁ মই আকৌ এইবোৰ বাহিৰৰ বস্তুবোৰহে দি আছোঁ এইবোৰ বস্তু অ অঁ চবেই লোকেলটো বিচাৰে আকৌ অঁ অঁ তাত সাৰ চাৰ দিয়া নাই নহয়

নপৰে নপৰে অ তেতিয়াহ'লে ভাল হ'ব আকৌ অ মই তেতিয়াহ'লে এই যোগাযোগটো কৰিম আৰু কি কি লাগে মই কি কি লাগে হোৱাটছআপত দি দিম আৰু

অ অ অ অ ঠিক আছে হেৰি অঁ অঁ অঁ